এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সচৰাচৰ ভ্ৰমণত থাকোঁ

মোৰ সবিশেষটো আপোনাৰ জ্ঞাতার্থে মই দিছোঁ মোৰ নাম শ্ৰী কেশৱ চুতীয়া বয়স চৌত্ৰিছ বছৰ জিলা মাজুলী মোৰ জন্ম তাৰিখ শূন্য এক শূন্য এক এক ন ন শূন্য অনুগ্ৰহ কৰি আপুনি মোক অতি শীঘ্ৰে

মই আপোনাৰ ওচৰত সদায় চিৰকৃতজ্ঞ হ'ম ইয়াকে কৈ মোৰ ক'বলগাখিনি সামৰণি মাৰিছোঁ